বিকশিত পৃথিৱীৰ ওপৰত মোৰ দৃষ্টিভগী হৈছে পৃথিৱীখনে যিমানেই বিকাশ হৈছে সিমানেই ঔদ্যোগিকভাৱে আগবাঢ়িছে টেক্নিকেলি আগবাঢ়িছে আৰু সিমানেই কিন্তু মানৱ সম্প্ৰদায়ৰ ওপৰত ই এক প্ৰশ্নবোধক হিচাপেহে আগুৱাই আহিছে আৰু মই যদি চাওঁ পৃথিৱীখনক কিদৰে সলনি হৈছে ঠিক সেইদৰে আমি সলনি হোৱাৰ ক্ষেত্ৰত যদি প্ৰথমেই আমি পৰিলক্ষিত কৰোঁ যেতিয়া আমি জন্ম হৈছিলোঁ তাৰ পিছতেই আমাৰ মা দেউতাই যিখন সমাজ দিছিলে সেই সমজখনত আমি আমাক চিনি পোৱাৰ প্ৰথম পদক্ষেপত সমনীয়া লগ পাইছিলোঁ আমি খেলা ধূলা কৰিছিলোঁ আমি গাঁৱৰ পথাৰে পথাৰে দৌৰিছিলোঁ কিন্তু বৰ্তমান সময়ত যদি দেখা পাওঁ আজিৰ সমাজখনত কিন্তু শিশুসকলক প্ৰথমেই তেওঁলোকৰ ম'বাইলটো দিয়া হয় আৰু সেই ম'বাইলৰ যোগেদি তেওঁলোকে সমাজিক মাধ্যমত আগুৱাই যায় তেওঁলোকে খেলে তেওঁলোকে সামাজিক মাধ্যমতেই খেলে ম'বাইলতেই তেওঁলোকে খেলে তেওঁলোক লগ সমনীয়া কেৱল তেওঁলোকে স্কুলতে লগ পায় স্কুলতে তেওঁলোকে লগ সমনীয়াৰ সৈতে কথা বতৰা পাতে আৰু তাৰ পিছত তেওঁলোকে ঘৰলৈ আহি পুনৰ ম'বাইলটো ব্যৱহাৰ কৰে ঠিক সেইদৰে যদি চাওঁ আগতে যেতিয়া আমি জন্ম হৈছিলোঁ কৈশোৰ অৱস্থাৰ পৰা প্ৰাপ্তবয়স্ক পোৱা এই সময়লৈকে প্ৰথম অৱস্থাত কিন্তু আমি চাইকেলখনেই আমি নিজৰ সাৰথি কৰি লৈছিলোঁ সেই চাইকেলখনৰ যোগেদিয়ে আমি স্কুললে গৈছিলোঁ সেই চাইকেলখনৰ যোগেদি আমি টিউচন কৰিবলৈ গৈছিলোঁ কিন্তু বৰ্তমান সময়ত আমি যদি চাওঁ ক্লাছ নাইন টেন পোৱাৰ পিছতে এগৰাকী ছাত্ৰই বাইক বা এগৰাকী ছাত্ৰীয়ে স্কুটি ব্যৱহাৰ কৰে যাৰ ফলত তেওঁলোকৰ চাইকেল চলোৱাৰ যিটো মনোভাৱ সেই মনোভাৱটো নাইকিয়া হৈ গ'ল যাৰ ফলত তেওঁলোকৰ পেশীবহুল সমস্যাই দেখা দিলে যাৰ ফলত তেওঁলোকৰ শাৰীৰিক সমস্যাই দেখা দিলে লগতে ছাত্ৰ ছাত্ৰীসকলে বাৰ্তালাপৰ যি সমস্যা আগতে যিদৰে আমি নিজৰ বন্ধু বান্ধৱৰ সৈতে নিজৰ সমস্যাবোৰৰ কথা আলোচনা কৰিব পাৰিছিলোঁ আজিকালি তেনেকুৱা ধৰণৰ এক স্থিতি নাইকীয়া হ'ল ঠিক সেইদৰে যদি চাওঁ এই বিকশিত পৃথিৱীৰ ওপৰত যদি মোৰ দৃষ্টিভংগীৰ কথা ক'বলৈ যাওঁ বিকশিত পৃথিৱীৰ আটাইতকৈ ইয়াৰ নিগেটিভ চাইদটো হৈছে বিকশিত পৃথিৱীৰ যিমানেই বিকাশ হৈছে পৃথিৱীখন সিমানেই মানুহে মানুহৰ পৰা আতৰি আহিছে আৰু সিমানেই মানুহে যান্ত্ৰিক হ'বলৈ সৃষ্টি হৈছে ঠিক সেইদৰে আগতে যিদৰে আমি মা দেউতাক সন্মান কৰোঁ যিদৰে আমি বয়সস্থজনক যিদৰে অগ্ৰজজনক আমি সন্মান কৰোঁ কিন্তু বৰ্তমান সময়ত আজিৰ যুৱ প্ৰজন্মৰ মাজত সেই সন্মান আৰু সেই আত্মীয়তা সেই মৰম চেনেহৰ ভাৱ নাইকীয়া হৈছে